হেল্ল' অ তোমাৰ খেতিখিনি কেনেকুৱা হৈছে বজাৰত ভাল দাম পাইছা নাই

অ তুমি এতিয়া বাহিৰতহে বিক্ৰী আছা আমাকে দিবা আকৌ আমি তোমাক ভাল দাম দিম নহয় বাহিৰত যিটো দাম পোৱা তুমি বাহিৰত যিটো দাম পোৱা সেইটো দামতকৈ ভাল দামেই দিম তোমাক নহয় গম পাইছোঁ বাৰু সেইকাৰণে তেনেকুৱা নকৰোঁ আমি এনেই যিটো বজাৰত যিটো মাৰ্কেট ৰেট তাতকৈ কিবা এটা বেছি পাৰিলে বেছিয়ে দিম বাৰু ঠিক আছে ঠিক আছে দিয়া